মই মোৰ জন্তুবোৰ বহুত ভাল কৰে যত্ন লওঁ তেওঁলোকক সময়ত খুওৱা বুওৱা আৰু তেওঁলোকক চাফ চিকুণ কৰা মই সব সময়তে কৰোঁ মই যিমান পাৰোঁ তেওঁলোকৰ সময়ত খোৱা বোৱা দি তেওঁলোকক যিমান পাৰোঁ ভালকৈ চাফাকৈ ৰাখিবলৈ চেষ্টা কৰোঁ কাৰণ ভালকৈ চাফাকৈ নাৰাখিলে তেওঁলোকক বেমাৰ আজাৰ হ'ব তেওঁলোকে কষ্ট পাব তাৰোপৰি ময়ো কষ্ট পাম আৰু তেওঁলোকৰ কামবোৰ আগবঢ়াই নিবৰ কাৰণে মই মোৰ লগত এজন ল'ৰা আছে তেওঁ মোক প্ৰত্যেকটো কামতে তেওঁলোকক চাফ চিকুণ কৰি দিয়াত সি মোক সহায় কৰে যেনে গৰুটোক বা ছাগলী কুকুৰা হাঁহ পাৰ গোহালি চাফা কৰি দিয়াত এৰাল গৰুটোক এৰাল দিয়া গাখীৰ খীৰোৱাত সকলো কামতে সি মোক সহায় কৰে যে আৰু গোত গোহালি চাফা কৰি দিয়াত গঁৰালত চাফ চিকুণ কৰি ৰখা ফেনাইল দিয়া কামতো সি মোক সহায় কৰে গৰু হলে মই গোহালিত ৰাখোঁ ছাগলী হ'লে মই ছাগলী হ'লে মই টঙি ঘৰত ৰাখোঁ আৰু কুকুৰা হাঁহক মই গঁৰালত ৰাখোঁ দিনত তেওঁলোকক মেলি দিওঁ গৰুকেইটা হ'লে বাৰিষা হ'লে তেওঁলোকক এৰাল দিওঁ আৰু মই নিদিওঁ আচলতে মোৰ ল'ৰাজনে তেওঁ সিয়ে সব কৰি দিয়ে আৰু যিমান পাৰোঁ মই সব পৰিষ্কাৰ পৰিচ্ছন্নতাকে ৰাখিবলৈ চেষ্টা কৰোঁ